হেল্ল' মনীষা ভূঞা নেকি অ হয় মই এই গভৰ্ণমেণ্ট গাৰ্লচৰ পৰা কৈছিলোঁ অফিচৰ পৰা এই হেৰি কথা এটা হৈছে তুমি পোন্ধৰ দিনমান স্কুল অহা নাই আমি ৰেকৰ্ডত দেখা পাইছোঁ তোমাৰ এটেনডেঞ্চ পোন্ধৰ দিন মান নাই তুমি কেলৈ অহা নাই বাৰু জনাব পাৰিবা নেকি তুমিতো এনেকৈ এটেনডেঞ্চ নহ'লে তোমাৰ তুমিতো এক্সাম দিব নোৱাৰিবা সেইটো তুমি জানানে নাই আৰু তোমাৰ কাৰণেটো কিছুমান হেৰি তোমাক জনাব জনাইছোঁ যে তোমাৰ কিছুমান ব্যৱহাৰৰ হেৰিও পাইছোঁ আমি তোমাৰ ক্লাছত তুমি মন ন নকৰা বৰকৈ এনেকুৱা আমাক বাইদেউহঁতে আমাক জনাইছে সেইকাৰণে তুমি এটা কাম কৰিবা তুমি সোনকালে যিমান পাৰা সিমান সোনকালে আহি এখন এপ্লিকেশ্যন এখন আহি দিবাহি লিখি দিবাহি আৰু তুমি কেতিয়ামানে আহিব পাৰিবা কোৱাচোন তুমি আগতে জনাব লাগে তোমাৰ তিনিদিন মান দেৰি হওঁতে তুমি জনাব লাগিছিলে কথাটো এতিয়া পোন্ধৰ দিন মান হৈছে আমাৰ দিগদাৰি হয় নহয় এনেকৈ গম পাইছা নে অ তুমি বাৰু হেৰি এখন আনিবা লিখিত এখন আনিবা আৰু চেষ্টা কৰিবা এ ক্লাছত মন দিবলৈ দেই আৰু তোমাৰ দিগদাৰ হ'ব নহয় এনেকৈ তুমি তোমাৰ বাকী পঢ়া চঢ়া বিলাকত দিগদাৰী হ'ব নহয় সেইকাৰণে মই বোলো তোমালৈ ফোন এটা কৰোঁ তে মা দেউতাৰ লগত এবাৰমান কথা পতাবাচোন পিছত তুমি অ মা বা দেউতাক কাৰোবাক এজনক লৈ আহিবা পাৰিলে কথা পতাবা আৰু অ সোনকালে আহিব চেষ্টা কৰিবা দেই অ ঠিক আছে